বজাৰৰপৰা কিনা ফল মূলে শৰীৰৰ অপকাৰ কৰিব পাৰে বুলিতো ভাবোঁ কিয় আচলতে ভবা নহয় আচলতে এইটো হয়েই কাৰণ বজাৰৰ ফল মূলবিলাকত আচলতে দৰৱ দি তাক সতেজ কৰি ৰখা হয় কাৰণ দেখা পোৱা যায় বজাৰলৈ কেতিয়া আহিব ফল মূল বাৰীত আপোনাৰ ফাৰ্মত গছৰপৰা হেৰিয়েকৈ বস্তুটো ছিঙিব চিঙাৰ পিছত তাক আকৌ চিঙা বস্তুখিনি গোটাব গোটাৰ গোটোৱাৰ পিছত আকৌ সেইখিনি হেৰি কৰি পেকেটিং কৰিব পেকেটিং কৰাৰ পিছত আকৌ বেপাৰীয়ে কিনিব বেপাৰীয়ে কিনি পেলাই আকৌ বেলেগ বেপাৰীক বেচিব আকৌ বেলেগ বেপাৰীয়ে বেচাৰ পিছত আহি পেলাই আকৌ দোকান পাবহি দোকানত আকৌ কিমান দিন থাকিব তাৰপিছতহে আকৌ কোনোবা গ্ৰাহকে গৈ পেলাই সেইখিনি কিনিব আৰু তেতিয়ালৈকে সেইখিনি গ্ৰাহকে কিনালৈকে সেই বস্তুটো সতেজ হৈ থাকিব লাগিব গতিকে সতেজ হৈ থাকিবলৈ বস্তু সেই বস্তুবিলাকতটো কিবা এটা ৰাসায়নিক দ্ৰব্য কিবা এটা দিব লাগিব নহ'লে আমাৰ সাধাৰণতে আমাৰ ঘৰতে আমি চাওঁ ঘৰত যিবিলাক খাদ্য ফল মূল আমি হেৰিৰপৰা এই গছৰপৰা চিঙি আনোঁ সেইবিলাক দেখোন আমি দুদিন তিনিদিন ৰখাৰ পিছতে সেইবিলাক দেখোন লেৰেলি যায় বা বেয়া হৈ যায় কিন্তু বজাৰৰ বস্তুবোৰ যে ইমান ধুনীয়া হৈ থাকে কাৰণটো কি তাত নিশ্চয় কিবা এটা দিব লাগিব সেইদিনাখন আমাৰ ঘৰলৈ বজাৰৰপৰা হেৰি আনিছিলে এই আপেল আনিছিলে আপেলত মই বাকলিখনৰ ওপৰত কিনো মন গ'ল জানো ইমান চিকচিকীয়া ধুনীয়া হৈ আছে বাকলিখনৰ ওপৰত মই ধুনীয়াকৈ কটাৰীখনে চুচি দিলোঁ চুচি দিয়া দেখি তৰপ এটা একদম খুব ধুনীয়া চকচকীয়া তৰপ এটা লাগি আহিলে বাকলিখনৰ ওপৰত বাকলিখন কটা নাই দেই বাকলিখন গুচোৱা নাই কিন্তু বাকলিখনৰ ওপৰত মই কটাৰীখন অকণমানে কটাৰীখনে অকণমান চুচি আনিলোঁ চুচি আনোঁতে দেখিছোঁ তৰপ মানে মিহি কিবা পাতল নিচিনা তাৰ হেৰি তৰপ এটা লাগি আহিছে গতিকে তাত নিশ্চয় কিবা এটা দিছে নহ'লে সেইটো তৰপটো কিহৰ আমি শুনামতে সেইটো মম বুলি গম পাইছিলোঁ মমৰ তৰপ এটা দিয়ে অৱশ্যে এটা কথা বজাৰৰ পাচলিবোৰ তেনেকৈ বহুত দিনলৈ ভাল কৰি ৰাখিবলৈ হ'লে কিবা এটাটো দিব লাগিব নহ'লে কেতিয়াও সেইটো নাথাকে আকৌ এটা কথা কালি মোৰ আজি তিনিদিনমানৰ আগতে কালি নহয় মোৰ তিনিদিনমানৰ আগতে তেনেকুৱা মই হেৰি বজাৰৰপৰা অনা এটা ফল এটা মই খাই দিলোঁ দেই এই খালী পেটত খাইছিলোঁ দেই খাওঁতে কি হ'ল তাৰপিছত দেখিছোঁ মোৰ পেটটো দেখোন পকাই ধৰিছে এই কিহৰ কাৰণে পকাই ধৰিলে অঁ তাৰপৰা মোৰ পায়খানাও প্ৰব্লেম হৈ গ'লগৈ পায়খানা কৰিব লাগিলে অঁ তাৰমানে তাত কিবা ৰাসায়নিক দ্ৰব্য দিছে সেইটো কাৰণে অপকাৰ কৰিছে সেইটোৱে কথা গতিকেতো কিবা এটা হ'ব সেইকাৰণে আমি ল'ৰা ছোৱালীকো আচলতে বজাৰৰ ফল মূল খুওৱাৰ সলনি ঘৰৰ ফল মূল এই যেনেকৈ আমলখি শিলিখা এইবিলাক যদি আমি ঘৰতেই খুৱাব পাৰোঁ কাৰণ বজাৰ ফল মূল ফল মূলে কাৰণ বেপাৰীয়েটো সেইখিনি বহুত ভাল ইমান দিনলৈকে সতেজ কৰি ৰাখিবলৈ হ'লে কিবা এটাটো মিহলাব লাগিব আৰু তেওঁ নিমিহলালে তেওঁলোকৰ আচলতে বেপাৰীসকলেও আচলতে বস্তুটোতো কিনি আনে ভালেমান দিনৰ কাৰণে সতেজ হৈ থাকিব লাগিব তেওঁলোকৰ হেৰিত তেওঁলোকৰ বাকচত গোদামত বস্তুটো সতেজ হৈ থাকিব লাগিব সেইটো কাৰণে আৰু গ্ৰাহককো আৰু নহ'লে তেওঁলোকক পইচা মৰা পৰিব গতিকে তেওঁলোকে সেইখিনি ৰাখিবই লাগিব দৰৱ দিবই লাগিব আৰু সেইখিনি আমাৰ অপকাৰ কৰে কাৰণ আমাৰ ঘৰৰ ওচৰতে আৰু কেইবাদিনো তেনেকৈ অকল কালি বুলিয়ে নহয় বা পৰহি বুলিয়েই নহয় কেইবাদিনো তেনেকুৱা হৈছে আৰু দেখা যায় যে বজাৰ সাধাৰণতে আমাৰ যিখিনি মাহ প্ৰসাদ আমাৰ কিবা সেইটো বাতৰি আমি পায়েই থাকোঁ মাহ প্ৰসাদত মাহ প্ৰসাদতটো অকল মাহ প্ৰসাদেই নাথাকে বুট মগু তাৰ লগত ডালিম থাকে তাৰ লগত আপেল থাকে তাৰ লগত আৰু কিবা বেলেগত নাচপতি থাকে সেইবিলাক যেতিয়া প্ৰসাদৰ লগত মিহলি কৰি সেইবিলাক যেতিয়া খায় তাৰপিছত বহুত মাজে মাজে সেইবিলাক বাতৰি আমি পায়ে থাকোঁ যে পিছত মানুহৰ পয়জন হয় কিয় পয়জন হয় ত'তো ঘৰত কৰা ফল মিল ফল মূলখিনি খালেতো পয়জন নহয় বা পেটৰ অসুখ নকৰে কিন্তু বজাৰৰপৰা অনাখিনি খালতহে সেইখিনি অপকাৰ হৈছে বা মানুহে মানুহৰ পেটৰ অসুখ হৈছে গতিকে সেইখিনি অপকাৰ হয় বুলি মই ভাবোঁ ভাবোঁ মানে কি এইটো হয়েই আচলতে তো